মই চৰকাৰী এপ ব্যৱহাৰ কৰোঁ ডিজি লকাৰ ব্যৱহাৰ কৰোঁ যিটোত ধৰক মোৰ লাইচেঞ্চ পান কাৰ্ড

সেই হোৱাটছআপৰ দ্বাৰাই মই পঠিয়াব পাৰোঁ কিবা ফটোও পঠিয়াব লগা হ'লে ধৰক ফটো এখন পঠিয়াব পাৰোঁ তা ফেচবুক ব্যৱহাৰ কৰোঁ ফেচবুকতো মোৰ জৰুৰী কিবা বাৰ্তা থাকিলে মই তাক মেছেঞ্জাৰত মেছেজ কৰি পঠিয়াব পাৰোঁ তাৰপিছত আপোনাৰ আৰু কিবা যদি ফটো চটো শ্বেয়াৰ কৰিবলগা হয় মই তেতিয়া সেই ফটোও শ্বেয়াৰ কৰোঁ শ্বেয়াৰ কৰি আমাৰ ধৰক আমাৰ যিবোৰ আত্মীয় স্বজন আছে তেওঁলোকৰ লগত ভাগ বতৰা কৰোঁ প্লাছ আপোনাৰ হোৱাটছআপটো আছে হোৱাটছআপটোত আমাৰ ধৰক যিবোৰ ফেমিলি মেম্বাৰ তেওঁলোকৰ এটা গ্ৰুপ বনাই লৈছোঁ তাতো গ্ৰুপতো আমি ডিছকাশ্যন হয় আমাৰ ঘৰৰ বিষয়ে বা কিবা এটা বহুত দিন নেদেখা মানুহ কিছুমানক আমি এই হোৱাটছআপৰ জৰিয়তে ভিডিঅ' কল কৰি চাওঁ তেনেকৈও ব্যৱহাৰ কৰোঁ তাৰপিছত আপোনাৰ ইউটিউব ইউটিউবত মোৰ এটা পেজো আছে ইউটিউবৰ চেনেল আছে মোৰ গোলাঘাট কলাকেন্দ্ৰ বুলি তাতো মই বিভিন্ন ধৰণৰ মোৰ কালচাৰেল যিবোৰ প'ষ্ট থাকে মই সেই প'ষ্টবোৰ শ্বেয়াৰ কৰোঁ মোৰ নিজৰ ভিডিঅ' সব আৰু মই নিজে ইনষ্ট্ৰুমেণ্ট বজাওঁ সেইবোৰ শ্বেয়াৰ কৰোঁ মানুহৰ লগত সংযোগটো বজাই ৰাখিব পাৰোঁ তেনেকুৱা কামতে ব্যৱহাৰ কৰা হয় সদ্যহতে